অঁ কওকচোন অঁ

অঁ বনাওঁ

অঁ অঁ অঁ অঁ প্ৰথমতে আপুনি এটা কাম কৰিব চাউলখিনি অকণমান পানীত তিয়াই থৈ দিব দুঘণ্টা সময় তিয়াই দুঘণ্টা সময় তিয়াই থৈ দিব

তাৰ পিছত চাউলখিনি যেতিয়া অলপ শুকান হৈ পৰে তেতিয়া আপুনি এতিয়া ঢেঁকীতো আজি কালি নায়েই মিক্সিতে মিক্সিয়ে ব্যৱহাৰ কৰে সকলোৱে

হ'ব মিক্সিত গুড়া কৰিলেই হ'ব মিক্সিত আপুনি গুড়া কৰি লৈ গুড়াখিনি চৰিয়া এটাত ঢাকি অলপ হাতেৰে সেই ঠিক সেই কৰি আৰু থুপ কৰি থৈ দিব তাৰ পিছত পাতল কাপোৰ এখনেৰে ভালকৈ ঢাকি থৈ দিব তাৰ পিছত নাৰিকল দিও অলপ ভিতৰত জাৱৈ দিব পাৰি তিল দিও দিব পাৰি এনেকৈ আপুনি যিহেৰে ভাল পাই সিহেৰে আৰু আপুনি ধুনীয়াকৈ তাৱাখন গেছতো বনাব পাৰে আপুনি আজি কালি গেছতে অতি সহজতে বনাব পাৰি অঁ নাৰিকলখিনি আপুনি চেনীৰে সৈতে ভাজি ল'ব ভাজি লৈ পিনে আৰু গুড় দিলেও দিব পাৰি অঁ চেনী নিদি গুড়ো দিব পাৰি আপুনি যেনেকৈ ভাল পাই চেনী বেছি নালাগে এই এযোৰ নাৰিকলত আপুনি এক পোৱা চেনী বা আধা কেজি নহ'লেও হ'ব অলপমান এক পোৱাতকে অলপ বেছি দিলেই হ'ব